দাদা মই গন্থব্যস্থান পালোঁহি আপোনাৰ এতিয়া ভাড়াটো কেচ নাই মই ফ'ন যোগে দিম মানে জিপে' গুগল পে' এ টি এম কিবা সুবিধা আছে নেকি আপোনাৰ ঠিক আছে ঠিক আছে মই জিপে' কৰি দিছোঁ গ'লনে চাই লওকচোন এবাৰ ঠিক আছে